মই বাগিচা চোতালতে কৰোঁ ছাদৰ ওপৰত কৰা নাই এতিয়ালৈ আমাৰ যিখন চোতাল আছে সেই চোতালখন বহুত ডাঙৰ হয় সেইকাৰণে তাতে এটা চাইড কৰি এটা ফাল কৰি মই ধুনীয়াকে বেৰা দি বাঁহেৰে বেৰা দি পেলাই মই তাতে ধুনীয়াকে বাগিচা কৰিছোঁ সেই বাগিচাত মই বিভিন্ন ধৰণৰ ফুলো লগাইছোঁ তাৰোপৰি জলকীয়াও লগাইছোঁ আদাও দিছোঁ অলপ হালধিও অলপ দিছোঁ ধনিয়াও ধনিয়াও অলপ লগাইছোঁ তেনেকে ফুলৰ লগতে মই এইবিলাকো তাতে একেলগতে লগাই দিছোঁ ফুলৰ খেতিও আছে মোৰ এফালে জল এফালে ফুলখিনি আছে আৰু এফালে পাচলিখিনি আছে সেইবিলাক বস্তু মানে ঘৰত যিখিনি সৰু সৰু বস্তু লাগে সেইখিনি মই ঘৰৰ পৰাই খাব পাৰোঁ তেতিয়া সেইকাৰণে মই লগাই থৈ দিছোঁ আৰু এইবিলাক কৰি মই সাধাৰণতে ভালো পাওঁ ফুলগছবিলাকো বাটৰ পৰা মানে ঘৰ সোমালে ফুলবিলাক লাগি থাকিলে ধুনীয়া লাগে বিভিন্ন ধৰণৰ ফুলগছ মই পুতিছোঁ চাৰিওফালে বিভিন্ন ধৰণৰ আছে গছপুলিবিলাক মই কিছুমান নিজেই পুলিবিলাক হয় আৰু কিছুমান মই কিনিও আনোঁ তেনেদৰে কিছুমান মাটিত পুতি দিছোঁ কিছুমান টাবতো দিছোঁ আৰু মই সেইবিলাক ঘনে ঘনে যত্ন লৈ থাকোঁ যাতে ধুনীয়া হয় এইবিলাক কৰি মোৰ ভালো লাগে